মোৰ কোনোবাই লগত নিব বিচাৰে বা ফুৰিবলৈ কোনোবাই লগ ধৰে বা মই সুবি সুবিধা পাওঁ তেতিয়া মই অৰুণাচল প্ৰদেশ যাবলৈ খুব বিচাৰিম আৰু অৰুণাচল প্ৰদেশৰ যিটো পাহাৰীয়া অঞ্চলৰ যিটো পা প্ৰাকৃতিক সৌন্দৰ্য্য়ই ভৰপূৰ বুলি জনা হয় অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশখনৰ সেই প্ৰাকৃতিক সৌন্দৰ্য্য়ৰ ওচৰৰ পৰা স্বচক্ষে চাব চাবলৈ বহুত ইচ্ছা মোৰ যায় অৰুণাচল বুলি ক'লে বহুত এটা অঞ্চল আমাক পৰি যায় আপোনাৰ আপোনাৰ পাছিঘাটৰ পৰা ধৰি কৰি টাৱাং আপোনাৰ এইপিনে টিপি অৰুণাচল প্ৰদেশত তেনেকুৱা অঞ্চল কিছুমান পাহাৰীয়া অঞ্চলত ঠাণ্ডা পৰিৱেশত নিজান পৰিৱেশত বা যাবলৈ বিচাৰিম আৰু অৰুণাচল প্ৰদেশখন একদম প্ৰাকৃতিক ভৰপূৰ আমাৰ কিয়নো সূৰ্য্য় উঠাৰ দেশ বুলি কোৱা হয় সেই অৰুণাচলক যেতিয়া প্ৰথম ভাৰতবৰ্ষৰ সূৰ্য্য় অৰুণাচলতে উদয় হয় আৰু সেই সূৰ্য্য় উঠা দেশখনক সেই যিটো ৰাতিপুৱা যিটোৰ সূৰ্য্য়ৰ ৰেঙনি বা আমি যাব বিচাৰোঁ সেইটো দাৰ্জিলিং হওক বা দাৰ্জিলিঙৰ এটা যিটো সূৰ্য্য় উঠাৰ যিটো ৰাতিপুৱা টাইমত যেতিয়া সূৰ্য্য়টো উদয় হৈ আহে সেই পৰিৱেশটো চাবলৈ অত্যন্ত মোৰ হাবিয়াস আছে সেই দাৰ্জিলিঙৰ তেনেকৈ আমাৰ পাছিঘাটৰ পাছিঘাটৰ যিটো অঞ্চল আছে সেই অঞ্চলবোৰ পাছিঘাটৰ সেই পাহাৰীয়া অঞ্চলবোৰ চাবলৈ বহুত আশা আছে দ্বিতীয়তে মোৰ আছে আৰু লগতে আপোনাৰ ৰয়িং আছে অঁ ৰয়িং যিটো আমাৰ এইটো আপোনাৰ শদিয়াৰ যিটো পাৰ হৈ আপোনাৰ ধলা শদিয়াৰ ব্ৰীজ পাৰ হৈ গৈ সেইটো যিটো ৰয়িং পোৱা হয় ৰয়িঙৰ তাত সেই প্ৰাকৃতিক সৌন্দৰ্য্য়ৰ তাতো চাব পাৰি আপোনাৰ তাত অৰুণাচলৰ যিবোৰ নতুনকৈ ৰিজৰ্ট হেৰি কৰিছে সেই ৰিজৰ্টবোৰ আপোনাৰ যাবলে বহুত মন যায় যে নতুনকৈ আপোনাৰ কিছুমান নিজৰ এতিয়া আৰু অৰুণাচল বুলি ক'লে আমি আপোনাৰ এইটো টিপি হয় টিপি অৰুণাচলৰ এটা সুন্দৰ জেগা আৰু যিটো আপুনি ভালকপুং পাৰ হৈ পেলাই সেই অঞ্চলো পাৰ হৈ আৰু ভালকপুং আৰু টিপি সেই মাজৰ পৰা যিটো পাহাৰীয়া অঞ্চল শিলৰ যিটো সেই অঞ্চলবোৰ যাবলৈ অত্যন্ত মন যায় আৰু কোনোবাই লগ ধৰিলে নিশ্চয় সেই অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য্য় উপভোগ কৰিবৰ বাবে যোৱাত মন আছে